আপোনাৰ দোকান খোলা আছেনে অ মই মানে যাম বুলি ভাবিছিলোঁ এতিয়া এই এতিয়াতো সন্ধিয়াই হ'ল ন' মইতো সাতটামান বজাত যাম বুলি ভাবিছোঁ অ তেতিয়াহ'লে মই বাৰু ছটামানতে যাম দিয়ক এতিয়া কওকচোন বাৰু আপোনাৰ দোকানত কি কি কাপোৰ আছে মানে মই বোৱা কাপোৰ বিচাৰিছিলোঁ ফুল থকাই লাগে অলপমান ধৰক বেছি ৰমক জমকো নালাগে ধৰক এ ৰ'ব আপোনালোকৰ হেৰি এইটো কি কয় মানে শালত বোৱা কাপোৰ হ'বনে অ মোক এতিয়া ধৰক এসপ্তাহমানৰ ভিতৰতে লাগিছিলে তথাপিতো এতিয়া যদি আপোনাৰ আপোনাৰ দোকানত বোৱা কাপোৰ নাই তেতিয়াহ'লেতো নহ'ব ন' মোকতো বোৱা কাপোৰেই লাগে শালত বোৱা লাগে

অ অ অ ঠিকে আছে তেতিয়াহ'লে কিন্তু অলপমান কমাব পাৰিব নেকি আপোনাৰ তাত দামটো বহুত কৈছে যে এই তথাপিতো মই এতিয়া মই বহুত দোকানতে কিনিছোঁঁৱেই ন' আপোনাৰ দামহে বেছিকৈ শুনিছোঁ দেখোন অলপমান কমাওক আপোনাৰ আপোনাৰ দোকান হয় আপোনাৰ দোকানত নুনি পাটৰ কাপোৰ হ'বনে কিমান দাম সেইবিলাকৰ এই মোকতো ভাল ধৰণৰ লাগে ঠিকে আছে দিয়ক মই আপোনাৰ দোকানলৈ যাম বাৰু গৈ পেলাই চামগৈ দিয়ক অ অ ঠিকে আছে দিয়া অ অ অ হ'ব দিয়ক হ'ব হ'ব ৰাখোঁ দিয়ক